কুকুৰা কণী এটা ফুটাৰপৰা পূৰ্ণবয়স্ক হোৱালৈকে কুকুৰাই বহুত কষ্ট কৰি মাকে ডাঙৰ কৰে কুকুৰা পোৱালিটো যেতিয়া মাকৰ উমত থাকে তেতিয়া মাকে বহুত কষ্ট কৰি ৰাখে কুকুৰাই তাক মাকে বহুত কষ্ট কৰি পেলাই ডাঙৰ দীঘল কৰে কুকুৰা পোৱালিটো মাকে নখেৰে খুচৰি খুৱায় আৰু ঠোঁটেৰে টোপ খুৱায় পোক পৰুৱা খুৱায় মানুহে চাউল আদি দিয়ে আৰু সিহঁতক বহুতো যত্ন ল'ব লাগে কুকুৰা পোৱালিটোক মাকে উম বুকুৰ উমেৰে ডাঙৰ কৰে আৰু সিহঁতক কুকুৰে খাব নেকি বুলি কাউৰীয়ে চিলনীয়ে নিব বুলি মাকে আগুচি ফুৰে সিহঁতক অলপ অলপ ডাঙৰ হোৱাৰ পিছত কিছুমান বেমাৰ হৈ মৰে কিছুমান সাপ বেঙে খায় আকৌ যিটো বাচে থাকে সেইটো ধান চাউল খায় পথাৰত গৈ পেলাই পোক পৰুৱা দি খায় পোক পৰুৱা খোৱাৰ পিছত সিহঁতে অলপ অলপ ডাঙৰ হৈ গ'লে সিহঁতক মানুহে কিছুমানে মাৰি খায় কিছুমানে ডাঙৰ দীঘল হৈ আকৌ সিহঁতৰ কণী পাৰে কণী পৰাৰ পিছত আকৌ পোৱালি দিয়ে সিহঁতৰ পোৱালিৰপৰা গৈ আকৌ পোৱালি হয়